সাহিত্য কবিতা আৰু অন্যান্য ধৰণৰ আৰ্টিষ্টিক এক্সপ্ৰেচনত অসমীয়া ভাষাটোৱে মান্য ৰুপত প্ৰকাশ কৰা হয় আৰু আমাৰ অতীতৰ ৰুপটো লিখা বা প্ৰকাশ কৰা হয় আমাৰ এখন ভাওনা বা নাটক বা এটা কথা ক'বৰ বাবে মানুহে এজন নৰ্মেল মানুহে আমাৰ কথিত ভাষাটো ব্যৱহাৰ কৰি মান্য ৰুপত কয় কিন্তু এজন যেতিয়া উচ্চ শিক্ষিত মানুহ বা ষ্টেণ্ডাৰ্ট মানুহ হয় তেতিয়া তেওঁ সেই ভাষাটো অলপ সলনি কৰি তেওঁৰ নিজৰ ভাষাত অৰ্থাৎ তেওঁ উচ্চ খাপত সেই কথাটো ক'বলৈ কয়